মোৰ যোৱা এবছৰত হোৱা এক স্মৰণীয় ঘটনা বা অভিজ্ঞতা হৈছে মই চাৰি জুলাইত দুই হাজাৰ তেইছ চনত মই মোৰ গ্ৰেজুৱেচন কমপ্লিট কৰিছিলোঁ গ্ৰেজুৱেচন কমপ্লিট কৰাৰ বাবে মোৰ ঘৰৰ পৰিয়াল মা দেউতা সকলো বহুত সুখী আৰু সেই অভিজ্ঞতা মই অভিজ্ঞতাক লৈ মই নথৈ আনন্দিত ধন্যবাদ